হেল্ল' মনভৰি ৰেষ্টুৰেণ্টৰ সৈতে মই কথা পাতি আছোনে বাৰু আপুনি যদি বেয়া নাপায় আপোনাৰ অ'নাৰক ফোনটো দিব পাৰিব নেকি অঁ হেল্ল' দাদা আপোনাক যে মই কালি এখন লিষ্ট পঠাইছিলোঁ মোক কি কি মিঠাই লাগিব তাৰ এখন মেনু হিচাপে পঠিয়াই দিছিলোঁ আপুনি বাৰু সকলোবিলাক পেকিং কৰি ৰাখিলেনে অঁ নাই কৰা নেকি ঠিক আছে তেন্তে মই আকৌ এবাৰ কৈ দিওঁ নেকি নাম কেইবিধ কি কি আছিল ৰছগোল্লা এশটা পঠিয়াব লালমোহন এশ পিছ লগতে কেইটামান কালাকান তাৰ পিছতে গাজা কেইটামান তাৰপিছত আৰু আছিলে গমৰ লাডু পেৰা কেইটামান আৰু লগতে একেবাৰে নাপাহৰিব কিন্তু দেই দৈ হাফ লিটাৰ এটা পঠিয়াবলৈ ধন্যবাদ ভালকৈ পেকিংবিলাক পঠিয়াই দিব